আমাৰ অঞ্চলত কোনো বিখ্যাত বজাৰ নাই তথাপিতো জীৱনৰ সৰসংখ্যক সময় মই ডিফুত কটালোঁ ডিফুত এনেকুৱা এখন বজাৰ আছে যিখন বজাৰত অকল মহিলা জনজাতিসকলেই তেওঁলোকৰ ঘৰত উৎপাদিত হোৱা সামগ্ৰীবিলাক বিক্ৰী আৰু ক্ৰয় কৰে ঠিক এই বজাৰখন ডিফু টাউনৰ মাজমজিয়াতে অৱস্থিত আৰু বজাৰখন কিছু কিছু অংশত গোটেই দিনটোৱেই বহে আৰু সন্ধ্যাৰ সময়ত প্ৰায় এই বজাৰখন খুব মুকলিমূৰীয়াকৈ বহা দেখা যায় আৰু এই বজাৰবিলাকত সাধাৰণতে শাক পাচলি মাছ মাংস বনোৱাৰপৰা সংগ্ৰহ কৰি অনা ঢেকীয়া কচু লাওআগ ৰঙালাওআগ এনেকুৱা ধৰণৰ বস্তুবিলাক বিক্ৰী কৰে আৰু এই বস্তুবিলাকৰ মানদণ্ড ইমান উন্নত যে তাত কোনো দৰৱ বা ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা পাচলি নহয় আৰু বিনা দিদ্ধাই সকলো মানুহে গৈ বা সকলো জনসাধাৰণে গৈ পেলাই সেই বস্তুবিলাক ক্ৰয় কৰিব পাৰে